শোণিতপুৰ জিলাত বিভিন্ন শিক্ষানুষ্ঠান আছে তাৰ ভিতৰত প্ৰধানতঃ হ'ল দৰং কলেজ তেজপুৰ কলেজ এল জি বি গাৰ্লছ কলেজ ত্যাগবীৰ হেমবৰুৱা কলেজ বিশ্বনাথ কলেজ অফ এডুকেচন তেজপুৰ কলেজ অফ এডুকেচন আই আই টি আৰু তেজপুৰ বিশ্ববিদ্যালয় ইয়াৰ উপৰিও আৰু বহুতো শিক্ষানুস্থান গোটেই জিলাখনতে সিঁচৰতি হৈ আছে চৰকাৰী হওঁক বা ব্যক্তিগত শিক্ষানুস্থানেৰে গোটেই জিলাখনেই ভৰি আছে এই স্কুলৰ এই বিদ্যালয় বিশ্ববিদ্যালয়বোৰৰ মাচুল খুব বেছি নহয় ছাত্ৰ ছাত্ৰীসকলে বহন কৰিব পৰা মাচুলৰ ভিতৰতেই থাকে যিহেতু প্ৰায়বোৰ উচ্চশিক্ষা অনুষ্ঠানেই চৰকাৰী শিক্ষানুস্থান আৰু এইবোৰত অতি সুন্দৰ সুন্দৰ পাঠ্যক্ৰম দিয়া হয় বিভিন্ন প্ৰশিক্ষণ অনুষ্ঠান আছে এইবোৰত তাকে তাৰোপৰি তেজপুৰত মেডিকেল কলেজ আছে তেজপুৰ মেডিকেল কলেজ সেইবোৰতো পাঠ্যক্ৰমত বৰ বেছি খৰচ কৰিবলগীয়া নহয় এতিয়া কথা হ'ল যে মানুহে পচন্দ কৰা পাঠ্যক্ৰমবোৰ বা বিষয়বোৰ অনুষ্ঠান হিচাপে বেলেগ বেলেগ তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়িব বিচৰা ছাত্ৰ ছাত্ৰীসকলে কাৰিকৰী পাঠ্যক্ৰমটো বেছি প্ৰাধান্য দিয়ে দৰং কলেজত পঢ়া ল'ৰা ছোৱালীবোৰে বিজ্ঞান বিষয়টো বেছি প্ৰাধান্য দিয়ে তেজপুৰ কলেজ এল জি বি কলেজ আদিত পঢ়িব বিচৰাবিলাকে কলা বিষয়টোত প্ৰাধান্য দিয়ে গতিকে এনেকৈ এনেধৰণে বিভিন্ন বিষয়সমূহ পচন্দ কৰে বা পঢ়িবৰ কাৰণে উচ্ছুক হয়